এক দুই দুহেজাৰ দুই দুই চাব্বিছ বাৰ দুহেজাৰ দুই সাতাইছ দহ দুহেজাৰ তিনি তাৰ পিছত আছে আপোনাৰ চাব্বিছ দুই দুহেজাৰ তিনি দহ এক দুহেজাৰ